আমাৰ তাত এখন বিল আছে বিলখনৰ নাম হ'ল যোগীবিল তাত বৰ ডাঙৰ ডাঙৰ দেখিবলৈ সুন্দৰ হয় পদুম ফুল ফুলে আৰু শেৱালি হাঁহ জাকে জাকে এটাত বাৰু চৰিবলৈ আহে আৰু উৰি গুচি যায় আকৌ ঘূৰি আহি তাতে চৰে ডাঙৰ ডাঙৰ কাছ আছে মাছ আছে দেই বহুত দূৰণিৰপৰা তাত মানুহ ফুৰিবলৈ আহে তাত সন্ধ্যাপৰত ওচৰ মানুহ ফুৰিবলৈ যায় দেখিবলৈ বহুত সৌন্দৰ্য বিল এইখন তাত দেখা শুনায়ো মন একদম প্ৰফুল্লিত হৈ যায় তেনেকুৱা এখন বিল আৰু ডাঙৰ বিল মই দেখাই নাই আৰু